আমাৰ অঞ্চলৰ একেবাৰে কাষতে আছে বিৰৈ নদী দিৰৈ নদী কাষতে থকা এখন ধুনীয়া পৰ্যটন স্থান হৈ পৰিছে বকৰি চাপৰি এই দিৰৈ নদীখনত বহুত লোকে বৰশী বাই মাছ ধৰে আমাৰ অঞ্চলৰ জনসাধাৰণৰ সংৰক্ষণ কৰি আহিছে বগৰী চাপৰি আমাৰ ইয়াত খৰাং হোৱা নাই কিন্তু বানপানীৰ সমস্যা হৈছে বানপানী হোৱাৰ ফলত মানুহৰ ঘৰ দুৱাৰ জীৱ জন্তু ঘৰৰ বয় বস্তু সকলো উটি যায় ভঁৰালত ধান অনিষ্ট হয় ঘৰৰ মানুহবোৰ ওলাই গৈ শিবিৰত থাকিবলগীয়া হয় খেতি বাতি কঠীয়া ধান সকলো বানপানীৰ ফলত উুটি যায় কঠিয়া মৰাৰ ফলত খেতিয়সকলৰ বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বানপানী হোৱাৰ ফলত বহুতো মানুহ মৃত্যু হয় শিশুসকলৰ আৰু বয়সস্থ মানুহসকলৰ বানপানীৰ ফলত বহুতো বেমাৰ আজাৰ ভুগিবলগীয়া হয় খাদ্য নাটনি হয় বানপানীৰ ফলত কাপোৰ পানী অভাৱ হয় অঁ খেতি বাতিৰ ওপৰতে আমাৰ ইয়াৰ মানুহবিলাকে নিৰ্ভৰ কৰে খেতি বাতি ফলত বহুতো সমস্যা হৈ পৰে বানপানীৰ ফলত স্কুল কলেজ সকলোবোৰ বন্ধ হয় বহুতো কিতাপ পত্র উটি যায় বানপানী ফলত বহুতো ল'ৰা ছোৱালী কিতাপ পত্ৰ